হেল্ল' হৰেন নেকি তোমাৰ অটোখন আছেনে আমাক লাগিছিল হে দুটামান বজাত আহিবা আমি মই আৰু আমাৰ এখেত মুকালমুৱালৈ যাম তুমি সোনকালে আহিবা দেই